অঁ হেল্ল' দাদা অঁ অৰ্ডাৰ এটা দিছিলো অনলাইন হয় হয় অঁ অৰ্ডাৰটো এতিয়া এপটোত কেনচেল দেখাইছে আৰু ইমান দেৰি হৈ গৈছে অৰ্ডাৰটো ইতিমধ্যে বহুত দেৰিয়ে হৈ গ'ল হয় দাদা বহুত দেৰি হৈ গ'ল মানে এপতো কেনচেল দেখাইছে মই আপোনাক অনলাইনৰ পৰা এপৰ পৰা গৈ কিনে আপোনাক ৰিচিপ্টটো ডাউনলোড কৰি দি দিছো হয় দাদা আপুনি পেমেণ্টটো ঘূৰাই দিলেই হৈ যাব বেক দি দিয়ক ৰিফাণ্ড কৰি দিয়ক দাদা হয় হয় আপোনাক ইউপিআইত দি দিলেও হৈ যাব ইস্কেনাৰটো দি দিম নহ'লে নাম্বাৰত দি দিলেও হৈ যাব হয় দাদা মানে বহুত দেৰি হৈ গ'ল হয় হয় হয় আৰু ইয়াত এপতো কেনচেল দেখাইছে ঠিক আছে দাদা মই ৰিচিপ্টটো আপোনাক অনলাইনৰ পৰা উলিয়াই দি দিছো ঠিক আছে